গায়কসকলৰ ভিতৰত আমি আমাৰ আগৰ গায়ক প্ৰথিতযশা বিশ্ববিশ্ৰুত গায়ক শ্ৰদ্ধাৰ এতিয়া স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ গানবিলাক আমি খুবেই আপ্লুত হওঁ তেখেতে দেশ প্ৰেমমূলক গীতো পৰিৱেশন কৰিছিলে বা অন্যান্যও কৰিছিলে গতিকে তেখেতৰ গীতত আমি কিছুমান মিনিং পাওঁ অৰ্থ পাওঁ গতিকে অৰ্থপূৰ্ণ গান গাই কাৰণে আগৰ গায়কসকলৰ ভিতৰত ভূপেন হাজৰিকাদেৱৰ আমি নাম ল'বই লাগিব গতিকে বৰ্তমান অৱস্থাত গায়কসকলৰ ভিতৰত এতিয়া মই আমাৰ শ্ৰদ্ধাৰ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱৰ নামটো মই ল'ব লাগিব যিহেতু তেখেতে খুবেই জনপ্ৰিয় গীতবিলাক পৰিৱেশন কৰি থাকে দেশ প্ৰেমূলক দেশৰ ভক্তি থকা বা বাস্তৱ ক্ষেত্ৰখনত আমাৰ যি চলি আছে এতিয়া এই চলি থকা অৱস্থাবোৰ তেওঁ গীতৰ যোগেদি উপস্থাপন কৰে আৰু জাতি প্ৰেম দেশ প্ৰেমৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক কিছু পৰিমাণে জাতিপ্ৰেম আৰু দেশপ্ৰেমৰ বাবে উৎসাহিত কৰি তোলে সেইখিনিৰ কাৰণে মহেন্দ্ৰ হাজৰিকাৰ অনুষ্ঠানবিলাক মই খুবেই ভালপাওঁ আৰু তেখেতৰ গীতখিনিও খুবেই অৰ্থপূৰ্ণ গতিকে তেনেধৰণৰ অৰ্থপূৰ্ণ গীতে আমাকো উৎসাহিত কৰি তোলে লগতে ভৱিষ্যতে ভৱিষ্যত প্ৰজন্মই জাতিপ্ৰেম দেশপ্ৰেমৰ বিষয়ে জানিবলৈ শিকে বা তেখেতৰ গীতৰ মাধ্যমেৰে আমাৰ সকলোৱে জাতি গঢ়া আৰু দেশ গঢ়াৰ পথতো অগ্ৰসৰ হ'ব পাৰে গতিকে মই ভাবোঁ এই তেখেতসকলৰ গীত মাত শুনি ভালপাওঁ আৰু তেখেতসকলৰ যিকোনো অনুষ্ঠানত আমি উপস্থিত থাকি তেখেতসকলৰ গীতৰ পৰিৱেশনত অংশগ্ৰহণ কৰোঁ আৰু তেখেতসকলকো আমি সহযোগিতা বা তেখেতসকলকো আমি আশীৰ্বাদ দিছোঁ তেখেতসকলে তেখেতসকলৰ সুন্দৰ গীত আগবঢ়াই গৈ থাকক ৰাইজৰ কাৰণে